নতুন ৰেচিপিসমূহৰ বিষয়ে শিকিবলৈ মই মাষ্টাৰচেফ ইণ্ডিয়া আৰু বিভিন্ন ধৰণৰ ইউটিউব ভিডিঅ' চাওঁ ইউটিউব ভিডিঅ' যেনে চেফ মনমীচ্ কিটচেন চিত্ৰাশ্ৰীচ কিটচেন আদি বিভিন্ন ধৰণৰ ইউটিউব চেনেলৰ পৰা মই বিভিন্ন ধৰণৰ নতুন নতুন ৰেচিপি শিকিছোঁ আৰু তাৰ পৰা মই বহুখিনি উপকৃত হৈছোঁ বুলি মই ভাবোঁ তাত ৰেচিপিসমূহ ইমান সুন্দৰভাৱে উপস্থাপন কৰা হয় যাৰ বাবে মই অতি সহজেই বস্তুসমূহ বুজি শিকি আৰু নতুনকৈ বনাবলৈ চেষ্টা কৰোঁ সেয়েহে মই এই ইউটিউব ভিডিঅ'সমূহ আৰু শ্ব'সমূহ চাই থাকোঁ